তিনদিন মানৰ আগতে ৰিয়েলমি চাৰ্জাৰ এডাল লৈছিলোঁ কিন্তু দাম যিমান ল'লে সেই অনুপাতে চাৰ্জৰ ক্ষেত্ৰত সুবিধাজনক নহয় প্ৰডাক্টটো বৰ ভাল নাপালোঁ